হয় মই বহুতো কিতাপ পঢ়িছোঁ তেনেকুৱা উল্লেখনীয় ভিতৰততো বহুকেইখন কিতাপ আছে তাৰে ভিতৰত যদি মই এখন যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কাঞ্চন বৰুৱা দেৱৰ যিখন আমাৰ কিতাপ অসীমত যাৰ হেৰাল সীমা সেইখন অৱশ্যে চিনেমা আকাৰেও মঞ্চত মঞ্চস্থ কৰা হ'ল সেই কিতাপখনৰ যিটো কাহিনী সেই কাহিনীটোৱে মোক বহুতো আপ্লোট কৰিছিল বহুত আকৰ্ষিত হৈছিলোঁ মই প্ৰেমৰ প্ৰতি যিটো ধাৰণা সেই তাত থকা যিটো চম্পাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোৰ প্ৰতি মই বহুত আকৃষ্ট হৈছিলোঁ সেই কিতাপখনৰপৰা পঢ়ি যদি যেতিয়া আমি পঢ়ি আছিলোঁ গোটেই কিতাপখন পঢ়ি আছিলোঁ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছিলে তাৰ যিটো দৃশ্যপট যিবিলাক কাহিনী সেই কাহিনী যেতিয়া পঢ়ি থাকোঁ এনেকুৱা লাগে যেন মোৰ সন্মুখত সেই ঘটনাবোৰ ঘটি আছে আৰু পুৰণি কালৰ এটা সেই যুদ্ধ বিগ্ৰহৰ সময়ৰ কাহিনী ৰজা মহাৰজা দিনৰ সেইসমূহৰ তেনেকুৱা এটা সময়ৰ কাহিনী চম্পাৰ যিটো ত্যাগ প্ৰেমৰ কাৰণে যিখিনি তেওঁৰ বলিদান দেশৰ বাবে যিখিনি বলিদান সেইখিনি সঁচাকৈয়ে শলাগিবলগীয়া আছিল আৰু মই কিতাপ পঢ়াৰ বাবে সৰুৰপৰাই এটা অভ্যাস আছে আৰু মই তেনেকুৱা ধৰণে মোৰ ঘৰৰ ওচৰত যিটো আমাৰ পুথিভঁৰাল আছে তাতো মই যোগদান কৰিছোঁ আৰু আমাৰ যিটো আমাৰ জিলাৰ যিটো পুথিভঁৰাল আছে সেই জিলাৰ পুথিভঁৰালতো মই নিজৰ পঞ্জীয়ন কৰি ৰাখিছোঁ যেতিয়াই আজৰি সময় পাওঁ যেতিয়াই মোৰ অকণমান কামৰ ব্যস্ততাৰপৰা যেতিয়া অলপ সময় পাওঁ তেতিয়াই মই এই কিতাপখন তুলি লওঁ আৰু তালৈ গৈ যিবিলাক নতুন কিতাপ আহিছে এই কাঞ্চন বৰুৱা হওক বা আমাৰ লখিনন্দন বৰা হক ৰঞ্জু হাজৰিকা দেৱ হিতেশ ডেকা এইবিলাকৰ কিতাপ পঢ়ি মই বহুত ভালপাওঁ